অহা দশকত প্ৰযুক্তিগত অগ্ৰগতি বহুখিনি আগবাঢ়ি যাব কাৰণ টেকন'লজি বা প্ৰযুক্তিয়ে মানুহৰ গতি সলনি কৰি দিছে মই ভাবোঁ অহা দশকত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নামৰ টেকন'লজিটোৱে বিশেষভাৱে প্ৰভাৱিত কৰিব কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এতিয়াই আমাৰ মানুহৰ জ্ঞানৰ যিটো দক্ষতা সেই দক্ষতা বহু পৰিমাণে হ্ৰাস কৰি দিছে কাৰণ মানুহৰ দক্ষতা অবিহনেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বহু কাম কৰাত সুবিধা কৰি দিছে আমি যদি চাওঁ কিবা এটা নিবন্ধ বা আৰ্টিকল যদি অনুবাদ কৰিবলগীয়া হৈছে সেই বিষয়টো অন্য এটা ভাষাৰ ছেটিং মিলাই লৈ যদি আমি তাত ক্লিক কৰোঁ তাতে সাধাৰণভাৱে বা অট'মেটিকেলি সেয়া অন্য এটা ভাষালৈ অনুদিত হৈ যায় আমি যদি কাৰোবালৈ এখন চিঠি লিখিব লগা হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক যদি আমি সুধো আৰ্টিফিচিয়েল ইন্টেলিজেন্সে তৎক্ষণাৎ এটা চিঠি লিখি দিব পাৰে সেয়া একমাত্ৰ এই প্ৰযুক্তিৰ বাবেই হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স জৰিয়তে চেট জিটিপিৰ জৰিয়তে আমি আমাক যি প্ৰয়োজন হয় সেয়া প্ৰশ্ন যদি আমি তাত উত্থাপন কৰিব পাৰোঁ উত্তৰ আমি পাই যাওঁ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে আমি যিকোনো বিষয়ৰ বিষয়ে তৎক্ষণাতেই জ্ঞান আহৰণ কৰিব পাৰোঁ এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে অহা দশকত বহুলভাৱে প্ৰভাৱিত কৰিব বুলি ভাবোঁ আৰ্টিফিচ আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মানুহে কৰিব পৰা কাম অতি কম সময়ত মানুহ কৰাত সুবিধা কৰিব আমি অহা দশকত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত নিৰানব্বৈ শতাংশ হয়তো নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে আমাৰ ব্যক্তিগত জ্ঞানৰ যিটো ভাণ্ডাৰ সেয়া লাহে লাহে কমি যাব মই ভাবোঁ আৰ্টিফিচিয়েল ইন্টেলিজেন্সে অহা দশকত বহুলভাৱে গোটেই বিশ্বতে প্ৰভাৱ পেলাব